হেল্ল' অঁ মই এখন গাড়ী বিচাৰিছোঁ আমাৰ পৰিয়ালটো আমি শ্বিলঙলৈ যোৱাৰ কথা ভাবিছোঁ প্ৰায় আমি তিনিদিনমান থাকিম আপুনি ক'ব নেকি তিনিচুকীয়া পৰা শ্বিলঙলৈ দূৰত্বটো কিমান হ'ব আৰু সেই দূৰত্বত ভাড়া কিমান পৰিব তাৰোপৰি আমি শ্বিলঙত থাকিম থাকিম যিহেতু আমি অলপমান ফুৰিমো তাত ফুৰিলে দিনটোৰ কাৰণে আমি ভাড়া কেনেকৈ দিম কিলোমিটাৰ হিচাপতে দিম নে দিনটোৰ ভাড়া হিচাপে দিব লাগিব সেই কথাখিনি আপুনি অনুগ্ৰহ কৰি জনাব গোটেইখিনি জনাৰ পাছতহে আচলতে আমি সিদ্ধান্তটো ল'ব পাৰিম যে গাড়ীখন আমাৰ কাৰণে সুচল হ'ব নে নহয়